পশুপালনৰ ক্ষেত্ৰত বহু সমস্যা দেখা পোৱা যায় যিহেতু এতিয়া মোৰ গৰু আছে গৰুৰ চবকা হয় চবকা হ'লে গৰুজনী খোজকাঢ়িব নোৱাৰা হয় সেইটো এটা বৃহৎ সমস্যা গৰু যেতিয়া খোজকাঢ়িব নোৱাৰে আমি কেনেকৈ হাল বাম ন' হালোৱা গৰুৰ যেতিয়া চবকা হৈ যায় চবকাটো আচলতে ভৰিত হয় ভৰি মানে ঠেঙত গৰুৰ ঠেঙত ঠেঙত হয় চবকাটো আৰু চবকা হ'লে মই এটা কাম কৰোঁ এই গৰুবোৰ বোকাত বান্ধোঁ বোকাত মানে আমাৰ তেখেতে নি বোকাত বান্ধি দিয়ে বা বোকাত বান বোকাত যদি অলপ বান্ধি থোৱা যায় তেতিয়া বোকাত দুই তিনিদিন বান্ধি দিলে সেই চবকা ৰোগটো ভাল হোৱা দেখি দেখোঁ মানে ভাল হয় মানে মই মোৰ ঘৰৰ গৰুৰো হৈছিল এতিয়া যেতিয়া এইয়া হাল বোৱাৰ দিনত তেতিয়া মোৰ এজনী মাইকী গৰু এজনীৰো হৈছিল সেই তাইকো সেনেকৈ মই বোকাত বান্ধি দিয়া হ'ল তেতিয়া মানে চবকা বেমাৰটো ভাল হ'ল আৰু হাঁহ কুকুৰাৰো বেমাৰ আজাৰ হয় কিয় নহয় হাঁহৰ কিছুমান এই বেমাৰৰ ঠিক নাম নাজানো মই হাগনি হয় হাগনি হ'লে কিছুমান ঔষধ খোৱাই দিওঁ সদ্যহতে মই ঘৰত শুকান গুড়ি মাছ ৰাখোঁ গুড়ি গুড়ি খুন্দি যিটো মাছ ৰাখোঁ সেই গুড়ি খুন্দা মাছটো চাউলৰ লগত মিক্স কৰি খোৱাই দিওঁ তেতিয়া দুই তিনিদিনত ভাল হোৱা যায় কিছুমান কিছুমান কিন্তু ভাল নহয় কিছুমান মৰিয়ে মৰি যায় কুকুৰাবোৰ আৰু তেনেধৰণে ভেটেনেৰিলৈ কেতিয়াবা লৈ যোৱা যায় ভেটেনাৰি গৈ ডাক্তৰৰ ওচৰত পৰামৰ্শ লৈ কিছুমান মই হেৰি কৰোঁ মানে কিছুমান ডাক্তৰৰ পৰামৰ্শত কিছুমান ঔষধ আনো সেইবোৰ খোৱাই দিওঁ তাৰপৰা সেনেকৈ হাঁহ কুকুৰাৰো এনেকে বেমাৰ হোৱা যায় কিছুমান সেনেকৈ ডাক্তৰৰ পৰামৰ্শত মই কাম কৰোঁ আমাৰ ঘৰৰ ওচৰতে মোৰ মোৰ এনেকুৱা মোৰ মানে ভণ্টি এজনীৰ ল'ৰা মানে ভণ্টিৰ ল'ৰা আছে সিও ভেটেনাৰি বিভাগতে কৰে মই তাকো মাতি আনি এনেকে ঘৰত গাহৰি চাহৰি গাহৰি মোৰ আছিল এই গাহৰি বেমাৰ হওঁতে মই তাক মাতি আনি বেজি দিয়াওঁ সেনেকৈ মানে সেই তাৰ লগতে সকলোবোৰ কৰা যায় বেজি চেজি দিয়া হয় তেতিয়াহে বেমাৰৰ পৰা ভাল পাওঁ আৰু আৰু মই নাথাকিলে তেখেত মই নাথাকিলেও আমাৰ তেখেতেও মই যেতিয়া ঘৰত দুই তিনিদিন নাথাকোঁ তেখেতে এইবোৰ চায় আৰু বোৱাৰী আছে বোৱাৰীহঁতে চায় তেখেতে গৰুবোৰ চায় বাৰু বোৱাৰী হাঁহ ছাগলী কুকুৰা তেখেতে ইমান প্ৰতিপালন নকৰে কিন্তু গৰুকেইটা তেখেতে কৰে আৰু হাঁহ ছাগলী কুকুৰাবোৰ পৰি প্ৰতিপালন আমাৰ বোৱাৰীহঁতে কৰে বোৱাৰী পোহঁতে পো দুটা আছেতো মোৰ যিহেতু ল'ৰা দুটা আছে ল'ৰাকেইটায়েও কৰে আৰু বোৱাৰীয়েও কৰে তাৰপৰা তেনেকৈ আৰু মই নাথাকিলে সেনেকৈ সিহঁতি কৰে আৰু আৰু মই থাকিলেতো ময়েই কৰোঁ ময়েই কৰোঁ মানে বোৱাৰীয়েও কৰে তথাপি মই বেছিভাগ কৰোঁ ন' বোৱাৰীয়ে বেলেগ কামবোৰত লাগি থাকে যিহেতু ৰন্ধা বঢ়াত মই প্ৰায়ভাগ এইবোৰ জীৱ জন্তু ঘৰৰ সেইবোৰ সকলো হেৰি হওঁ মই আপডাল কৰিবলগীয়া হয় তেনেকেই আৰু সেনেকৈয়ে আৰু গৈ আছে দিনবোৰ বেমাৰ হ'লে ময়েই চাওঁ ময়েই সিহঁতক ডাক্তৰ মাতি আনি মই হেৰি কৰোঁ ভেটেনাৰি ডাক্তৰ তেনেকুৱাই